ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মই প্ৰথম দিল্লী তাৰ পৰা হাৰিয়ানা গ'লো তাৰপিছতে জম্মু গ'লোঁ কাশ্মীৰ মথুৰা বৃন্দাবন এইবিলাক ফুৰিলোঁ ফুৰি ট্ৰেইনেৰে গ'লো ট্ৰেইনেৰে গৈ তাৰ পৰা আহোঁতে আকৌ প্লেনত আহিলোঁ আহি মুঠতে

আৰু মই এতিয়া যাবলৈ মোৰ মন আছে উৰিষ্যা ফালে যাবলৈ মন এটা গৈ আছে কিন্তু কেতিয়াকৈ যাবলৈ পাৰোঁ যাব লাগিব কোনোবা সময়ত তাকে চিন্তা কৰিছোঁ আৰু